প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মোৰ জীৱনলৈ বহুত পৰিৱৰ্তন আনিছে স্মাৰ্টফোন আৰু ইণ্টাৰনেট অহাৰে পৰা মোৰ জীৱনলৈ সলনি কৰাই নহয় মোৰ জীৱনটো বহুত পৰিৱৰ্তন সাধন কৰিছে দূৰ দূৰণি মানুহৰ লগত ঘৰতে বহি সহজতে কথা বতৰা পতাৰ আদান প্ৰদানৰ লগতে তেওঁলোকৰ খা খবৰ ল'ব পৰা হ'লোঁ অতি সোনকালে প্ৰযুক্তিবিদ্যাৰ মোৰ জীৱনৰ চবতকৈ বেছিকে সলনি কৰিছে যেনে মই ঘৰতে বহি দেশ বিদেশৰ মানুহৰ লগত কথা বতৰা পতাৰ উপৰিও এই প্ৰযুক্তিবিদ্যাৰ ফলত মই যিকোনো ঠাইলৈ যাবলগীয়া হ'লে আগতীয়াকৈ মই ৰেলৱে হওক বা এৰোপ্লেনেই হওক আগতীয়াকৈ টিকেট বুকিং কৰি ল'ব পাৰোঁ ঘৰতে বহি মই ইণ্টাৰনেটৰ জৰিয়তে এই টিকেট বুকিং কৰিব পৰা হ'লোঁ আৰু যিকোনো ধৰণৰ শ্বপিং কৰিবলৈ মই ঘৰতে বহি ম'বাইলতে মোৰ শ্ৱপিং বজাৰ কৰিব পৰা হ'লোঁ ইণ্টাৰনেটৰ ফলত মোৰ বহুতো উন্নতি সাধন হৈছে ইণ্টাৰনেটৰ ফলত যিকোনো পইচা পাতি লেন দেন তেনেকৈ মই কাৰোবাক পইচা দিবলৈ থাকিলে মই গুগলপে' ফোনপে' জৰিয়তে দিব পৰা হ'লোঁ আৰু ময়ো কাৰোবাৰ পৰা পাব লগা থাকিলে গুগলপে' ফোনপে' জৰিয়তে পাবলৈ সক্ষম হ'লোঁ ইণ্টাৰনেট হোৱাৰ ফলত আমাৰ বহুতো উন্নতি সাধন হৈছে ইয়াৰ উপৰিও আমি ইণ্টাৰনেটৰ ফলত ঘৰতে বহি লৈ যিকোনো ধৰণৰ কাম সহজতে সমাধান কৰিব পৰা হ'লোঁ ইণ্টাৰনেটৰ অনলাইনৰ কিছুমান কাম সহজতে কৰিব পৰা বিষয়ৰ ভিতৰত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যি উন্নতি সাধন হৈছে তাৰে এটা ফল বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ ফলত আমি বতৰৰ আগজাননী বিষয়েও আগতীয়াকৈ ক'ব পৰা হ'লোঁ আজি ৰ'দ দিব নে বৰষুণ দিব আৰু তাপমাত্ৰা কিমান তাকো সহজতে অনুমান কৰিব পৰা হ'লোঁ আৰু ইণ্টাৰনেটৰ আৰু ম'বাইল প্ৰযুক্তিবিদ্যাৰ সহায়ত আমি যিকোনো খাদ্য বস্তু অৰ্ডাৰো দিব পৰা হ'লোঁ হোটেলত হোটেলৰ টিকেটো বুকিং কৰিব পৰা হ'লোঁ পে'মেণ্ট বেংকৰ ক্ষেত্ৰতো বহুতো পৰিৱৰ্তন সাধন হ'ল বেংকত আমি পইচা কেছ পইচা হাতেৰে নথ'লেও আমি ম'বাইলৰ পৰা ট্ৰেঞ্চফাৰ কৰি বেংকত আমি পইচা লেন দেন কৰিব পৰা হ'লোঁ ইণ্টাৰনেটে আমাৰ জীৱনটো এনেধৰণে সলনি কৰি পেলালে যে আমি ইয়াক ভাবিবই নোৱাৰোঁ আমি দেশ বিদেশৰ যিকোনো মানুহৰ লগত সহজতে আমি কথা পতা আদান প্ৰদান কৰিব পাৰোঁ ইণ্টাৰনেটৰ ফলত আমি যিকোনো কাম সহজতে কৰিব পৰা হ'লোঁ এই প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মোৰ জীৱনৰ পথ সলনি কৰি পেলাইছে